আমাৰ ৰাজ্যত বহু সম্প্ৰদায়ৰ লোকে বাস কৰে তাৰ ভিতৰত অসমীয়া সম্প্ৰদায়ৰ পৰম্পৰাগত পোচাক যেনেদৰে বিহুত মুগাৰ মেখেলা মুগাৰ চাদৰ ব্লাউজ খোপাত কপৌ ফুল আদি মহিলাসকলে পৰিধান কৰে পুৰুষসকলে ধূতি পাঞ্জাবী ডিঙিত গামোছা আদি পৰিধান কৰে ঠিক সেইদৰে নামঘৰলৈ গ'লেও মহিলাসকলে চাদৰ মেখেলা পৰিধান কৰে পুৰুষসকলে ধূতি পাঞ্জাবী আৰু সকলোৰে ডিঙিত গামোছা লৈ গহনা হিচাপে ডিঙিত ঢোলবিৰি জোনবিৰি গলপতা কাণত থুৰীয়া হাতত গামখাৰু আদি মহিলাসকলে ব্যৱহাৰ কৰে যেনেদৰে আমাৰ অসমীয়া সম্প্ৰদায়ৰ নানান ধৰণৰ গহনা সাজ পোচাক আছে ঠিক সেইদৰে অ বেলেগ বেলেগ সম্প্ৰদায়ৰ নিজৰ নিজৰ সাজ পোচাক গহনা আদি আছে তাৰ ভিতৰতে অসমীয়াৰ গামোছা কাৰ্বিসকলৰ আৰনাই আৰু কছাৰীসকলৰ পহু আদি উল্লেখযোগ্য